খেতি কৰিলে মানুহে ভাবে লাভ নহয় বুলি কিন্তু লাভো আছে লছো আছে আমি খেতি কৰোঁ আমি খেতি কৰোঁ কিহৰ কাৰণে দুই টকা পাৱাৰ কাৰণেহে খেতি কৰোঁ কিন্তু সেই যেতিয়া আমি সেই কাম খেতিত লছো আছে লাভো আছে আৰু সেই খেতি কৰোঁতে প্ৰথমতে হাল মাৰিব লাগে তাৰপিছত গোবৰ সাৰ দেয় কিছুমানে ইউৰিয়া দেই দি কেনে তাৰপিছত এই খেতি কৰে খেতি কৰে আমাৰ সেই মাছৰ এই পুখুৰী আছে তাতে মাছো আছে আৰু অলপ ঘৰত মাটি আছে সেই মাটিত আমি বাঙনা পোতোঁ আলু আলু পোতোঁ এনেকে পুতি লৈ তাৰমানে আমি খেতি কৰোঁ পাণ আছে তামোল আছে পাণ তামোল বেচোঁ বেচি সেনেকৈ ঘৰখন চলি আছোঁ দিয়ক তাৰপিছত আৰু কি কৰিম খেতি দেই খেতি কৰলে কামলাক পইচা লাগে না বহুত পইচা পাতি লাগে পইচা পইচা কামলাকো দিবা লাগে নিজেও নিজেও খাবা লাগে সেনেকৈ খেতি বাতি কৰি চলি আছোঁ দিয়ক তাৰপিছত পাণ পাণ আছে তামোল নাৰিকল এইগিলাখান বেচোঁ বেচি যি দুইটকা পাওঁ ঘৰত চলে এনেকৈ পুখুৰীটোত মাছ আছে ওচৰত পুখুৰী এটা আছে পুখুৰীটোত মাছৰ খেতি মাছমান মাৰি অলপ বেচা যায় বেচোঁ সেনেকৈ দুই এক টাকা কৰি ঘৰৰ উপাৰ্জন চলে দিয়ক খেতিৰ ধান ধান বেচোঁ দুই একটকা পাওঁ ধান বেচি তাৰপিছত আমি খাওঁ দুইটকা বছৰ দিনৰ কাৰণে খেতিটো ৰাখি থওঁ ধান নোহোৱা হ'লে আৰ তাৰপিছত আৰু খেতি বেচি সেনেকৈ খাওঁ আৰ